হয় দাদা কওক আচ্ছা আচ্ছা

আচ্ছা আপোনালোকৰ প্ৰথমতে মই সোধোঁ আপোনালোকে কেইজন মানুহে ট্ৰেভেল কৰিব পাঁচজন কৰিব ন ঠিক আছে এইটোত আপোনাৰ মানাহ ঠিক আছে মানাহতো আহিব আপোনালোকে বহুত ভাল জেগা বহুত ভাল পাৰ্ক হয় এইটো এক্চুৱেলী টাইগাৰ মানে ৰিজাৰ্ভ হয় আপোনালোকে ইয়াত বিশেষকৈ টাইগাৰ চাবলৈ আহে মানাহলৈ আপোনালোকে চব জীৱ জন্তুৱে দেখা পাব কিন্তু স্পেচিয়েলি টাইগাৰ ৰিজাৰ্ভ হয়

তে আপোনালোকে কোনটো তাৰিখ কেই তাৰিখে আহিম বুলি ভাবিছে কাৰণ আমাৰ অঁ কাৰণ আমাৰ মানে এইটো জীপ ছাফাৰী প্ৰায় ৰিজাৰ্ভ থাকেতো আমি মানে ফ্ৰী বুকিংটো চাব লাগে সেইটো কাৰণে ডে'টটো এলিফেণ্ট ছাফাৰীও পাব জীপ ছাফাৰীও পাব মানে আমি প্ৰি প্ৰি বুকিং লওঁ মানে পাৰিব পাৰিব একদম ভূটান আপোনাৰ লাগিয়ে আছে আৰু মানে হিমালয়াৰ ফুটহিলছত আপোনাৰ ভূটান মানে মানাহটো একচুৱেলী ভূটান ব'ৰ্ডাৰে হয় আৰু ঠিক আছে আপুনি মোক কল বেক কৰিব পিছত আপোনাৰ ডে'টটো ফিক্স হৈ পেলাই অঁ ঠিক আছে ঠিক আছে অঁ না আমাৰ টুৰ গাইড থাকে টুৰ গাইড যাব